যিকোনো কঠিন পৰিস্থিতিৰ পৰা ওলাই আহিবলৈ মানুহক ধৈৰ্য্য আৰু একাগ্ৰতা বিশেষকৈ প্ৰয়োজন হয় কিছুমান ক্ষেত্ৰত মানুহৰ ধৈৰ্য্যৰ সীমা চেৰাই যায় যদিও কিছুমান মানুহৰ ক্ষেত্ৰত সেইবোৰ ধৈৰ্য্য ধৰিব লাগিব সেই ধৈৰ্য্যৰে সেই কঠিন পৰিস্থিতিৰ পৰা ওলাই আহিবলৈ আমাক বহুত সহায় কৰে মইও কিছুমান বহুত বেয়া পৰিস্থিতিৰ মানে কঠিন পৰিস্থিতি পাইছোঁ সেই সময়ত মই বহুত বেছি ধৈৰ্য্য ধৰোঁ বা ধৈৰ্য্যৰ সীমা চেৰাই গ'লে ভগৱানকে প্ৰাৰ্থনা কৰোঁ সকলো সময়তে ভগৱানে সহায় কৰিব বুলি বিশ্বাস এটা আছে সেয়েহে ভগৱানক প্ৰাৰ্থনা কৰোঁ আৰু সেই সময়ত ভগৱানৰ ওপৰতে সকলো এৰি দি পেলাই সেই কঠিন পৰিস্থিতি ভগৱান ভগৱানকে কওঁ যে মোক আঁতৰাই আনিবা তেনেকৈ মই কঠ কঠিন পৰিস্থিতিৰ সন্মুখীন হোৱাৰ পৰা বিৰত থাকোঁ নহ'লে যদিও হওঁ ভগৱানক সেৱা কৰিয়েই সেই পৰিস্থিতিৰ সন্মুখীন হ'বলৈ সাহস কৰোঁ সেই সাহসেৰে আৰু ধৈৰ্য্যৰে সেই কঠিন পৰিস্থিতি সমূহৰ পৰা ওলাই আহিবলৈ বহুত সুবিধা হয় নহ'লে এজন মানুহৰ সেই কঠিন পৰিস্থিতিৰ পৰা ওলাই আহিবলৈ বহুত টান হয়